সেই তেনেকৈ কম্পিউটাৰতো বা তেনেকুৱা ধৰণৰ অসমীয়া যদি কিবা লিখো লিখিবলৈ বহু সুবিধাজনক হয়

আৰু আগন্তুক সেই বিষয়টো ডিজিটেল যিবিলাক অভিধান নতুন নতুন ব্যৱস্থাৰে হোৱাটো বিচাৰিছোঁ